আহিবলগীয়া বছৰসমূহত বিত্তীয় সমস্যাৰ সমাধান হিচাপে প্ৰত্যাহ্বান হিচাপে আমি ধৰক যিখিনি অঞ্চলত এতিয়ালৈকে আমাৰ বেংকিং সেৱা প্ৰৱৰ্তন হোৱা নাই সেই অঞ্চলবিলাকত বা সেই আন বেংকিং এৰিয়াবিলাকত আমি আমাৰ বিত্তীয় প্ৰতিষ্ঠান বেংকজাতীয় বত্তীয় প্ৰতিষ্ঠান আমি গঢ় দিব লাগিব যাতে তাৰপৰা সহজে মানুহে ঋণ ল'ব পাৰে আৰু আৰু এটা কথা আমি অতিকে মন কৰিব লাগিব ঋণ দিওঁতেই বা ঋণ লওঁতেই যে সেই ঋণটোৰ লোনটোৰ ৰিপে'মেণ্ট কৰাৰ কেপাচিটিটো মানুহখিনি আহিছেনে নাই তেওঁলোকৰ ক্ৰেডিটটো হেলথি হয়নে নহয় ক্ৰেডিট স্ক'ৰটো হেলথি হয়নে নহয় বা কোনটো পাৰপাছৰ কাৰণে তেওঁলোকে ঋণ লৈছে এই গোটেইখিনি বস্তু চালি জাৰি চাই সেই কিছুমান অঞ্চলত আমি মানে আপোনাৰ বেংকিং জাতীয় প্ৰতিষ্ঠান গঢ় দিব লাগিব আৰু যাতে আমাৰ যিবিলাক কিছুমান মানুহে যাতে ইণ্টাৰেষ্টত পইচা দিয়ে সেই পইচা দিয়া প্ৰথাটো আমি বন্ধ কৰিব লাগিব সেই এটা ডাঙৰ এটা থাকে যি নেকি মানুহে সুতৰ ওপৰত সুত লৈ দুখীয়া মানুহবিলাক বা খেতিয়কবিলাকে যিহেতু তেওঁলোকে কেতিয়াবা খেতিভূমি প্ৰব্লেম মানে বতৰ বেয়া হ'লে বা শস্যৰ ফচল নষ্ট হ'লে তেতিয়া কি হয় তেওঁলোকে এই কৰিব নোৱাৰা হয় ৰিপে লোনটো ৰিপেমেণ্ট কৰিব পৰা তেওঁলোকে বা যাৰপৰা সুতত পইচা নিয়ে সেইটো পইচা নিয়াটো তেওঁ ঘূৰাই দিব নোৱাৰে গতিকে এনেকুৱা লাইচেঞ্চ নথকা যিটো মানে লেণ্ডাৰ থাকে মানি লেণ্ডাৰ থাকে বিশেষকৈ আমাৰ গাঁও অঞ্চলবিলাকত সেই লাইচেঞ্চ নথকা মানি লেণ্ডাৰবিলাকক আমি কি কৰিব লাগিব বন্ধ কৰিব লাগিব আৰু আমাৰ বিত্তীয় সমস্যাৰ ভিতৰত আৰু এটা কথা হৈছে কি বহুত মানুহে লোন লৈ লোনটো ঘূৰাই নেদিয়ে এইটো এই যিটো ঘূৰাই নিদিয়াৰ যিটো মন মানসিকতা এইটোৰ কাৰণে এটা সজাগতাৰ সৃষ্টি কৰিব লাগে কাৰণ এবাৰ লোন দিলেহে তেওঁলোকে ঘূৰাই দিলেহে আকৌ তেওঁলোকে লোন পাব আৰু তেওঁলোকৰ ক্ৰেডিট স্ক'ৰটো মানে ভাল হ'ব যাতে আমি লোন দিব পাৰোঁ আৰু কি হয় আৰু এটা মানুহৰ অভ্যাস আমি এৰোৱাব লাগিব যে এটা বেংকত ক্ৰেডিট কাৰ্ড ইছ্যু হৈছে আৰু তেওঁ সেই ক্ৰেডিট কাৰ্ডৰ যিখিনি আউটষ্টেণ্ডিং বিল বা জমা হৈ থকা পইচাখিনি যদি তেওঁ ঘূৰাই নিদিয়ে ক্ৰেডিট কাৰ্ডত সেইটো ঘূৰাই নিদি আকৌ সেই লোনটো ল'বলৈ বেলেগ এটা বিত্তীয় প্ৰতিষ্ঠানৰপৰা লোন লৈ লোন ল'ব আকৌ সেই এই ক্ৰেডিট কাৰ্ডৰ বিল পে'মেণ্ট কৰিব কিন্তু আকৌ সেইটো বেংকতো এটা মানে লোন লাগি গ'ল কিন্তু সেইটো বেংকতো লোনটো তেওঁ দিব নোৱাৰে আকৌ অন্য এটা বেংকত লোন ল'বলৈ যাব মানে লোনৰ ওপৰতে লোন লৈ চলি থকা ব্যৱস্থাটোৱে এইটো এটা বহুত এটা সাংঘাটিক সমস্যা আমি এই সমস্যাটো মানে নিৰ্মূল কৰিব লাগে আমি মানে অকল লোনৰ ওপৰতে ডিপেণ্ড হৈ থাকিব নালাগে মানুহে মানে আমি নিজে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব লাগে লোনটো মানুহক লাগিবই কিন্তু সেই লোনটো লোৱাৰ আগত আমি নিজেও ভাবি চাব লাগিব যে লোনটো মাৰিবলৈ আমাৰ সামৰ্থ আছে নে নাই যদি সামৰ্থ নাই তেন্তে জোখতকৈ বেছি লোন ল'ব নালাগে আৰু এটা লোন মাৰিবলৈ আন এটা লোন লোৱা আকৌ সেইটো লোন এৰিবলৈ বেলেগ এটা লোন লোৱা এই বস্তুবিলাক যাতে কৰা নহয় সেইটোৰ ওপৰত আমি অলপ গুৰুত্ব দিব লাগে আৰু এটা বিত্তীয় সমস্যাৰ বিত্তীয় সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰ বেংকবিলাক আগবাঢ়ি আহিব লাগে আৰু কিছুমান ক্ষেত্ৰত ধৰক আমাৰ যিবিলাক মাৰ্জিনেল ফাৰ্মাৰ্ছ আছে বা মাৰ্জিনেল চেকচ্যন অৱ দা চ'চাইটিছ আছে তেওঁলোকক মানে যাতে আমি অলপ কনচেশ্বন ৰেটত যেনেকৈ গভমেণ্টৰ কিছুমান পলিচিৰদ্বাৰা আমি তেওঁলোকক যাতে এটা কনচেশ্বন ৰেটত যাতে আমি দিব পাৰোঁ লোনটো দিব পাৰোঁ সেইটোৰ ওপৰত চাব লাগে যাতে ৰেট অফ ইণ্টাৰেষ্টটো বহুত বেছি যে হাই হৈ নাযায় কাৰণ সেই মাৰ্জিনেল চেকশ্যন অফ দা চ'চাইটিৰ কাৰণে ই বিৰাট সমস্যাৰ সৃষ্টি হয় আৰু কিছুমান বেংকে হিডেন চাৰ্জ লগায় সেই হিডেন চাৰ্জ লোনৰ ক্ষেত্ৰত থকা সেই হিডেন চাৰ্জবিলাক আঁতৰাব লাগে হিডেন চাৰ্জবিলাক নাতৰালে কি হয় এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব হিডেন চাৰ্জবিলাক আমি আঁতৰাব লাগিব আৰু প্ৰচেচিং ফিজটো যিটো বহুত বেংকে মানে এটা লোন লোৱাৰ আগত যিটো প্ৰচেচিং ফিজ লয় সেই প্ৰচেচিং ফিজটো কিছুমানে কি হয় বহুত বঢ়াই দিয়ে ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট ল'বলে চেষ্টা কৰে সেই বস্তুখিনি ট্ৰান্সপৰেণ্ট হ'ব লাগে লোন পলিচিটো সদায় কাষ্টমাৰজনৰ আগত ট্ৰানাসপোৰেণ্টলি দেখাব লাগে যে এইখিনি এইখিনি আপোনাৰ এক্সট্ৰা মানে এক্সপেণ্ডিচাৰ ইনকিউৰ হ'ব গতিকে সেই বস্তুবিলাকৰ ওপৰত আমি অনাগত দিনত ইনষ্টটিটিউশ্যনৰফালৰপৰাই হওক বা গভমেণ্টৰফালৰপৰাই হওক কিছুমান ট্ৰানসপোৰেণ্ট পলিচিছ আনিব লাগে ফাইনেন্সিয়েল ইনক্লুজনৰ কাৰণে এইটো এটা বিৰাট সুবিধা হ'ব তেতিয়া মানুহৰ কাৰণে সেইটো গতিকে সেইটো কৰিলে বেছি আৰু আমি সদায় লোনৰ ওপৰতে নিৰ্ভৰশীল হ'ব নালাগে আৰু আমাৰ যিবিলাক আন বেংক এৰিয়াজ আছে ফাৰ ফৰ লং এৰিয়াজ পাহাৰেই হওক পাহাৰেই হওক বা ৰিম'ৰ্ট এৰিয়াবিলাকতে বেংকিং চাৰ্ভিছটো বা ফাইনেন্সিয়েল ইনক্লুজনছ যিটো আমাৰ গভমেণ্টৰ পলিচি অনুসৰি যিটো জন ধন যোজনাবিলাক চলাইছিলে সেই ফাইনেন্সিয়েল ইনক্লোজনটো এটা মিছন মদত কাম কৰিব লাগে যাতে আমাৰ সাধাৰণ মানুহেও বেংকত থৈ সঞ্চয় কৰিব পাৰে আৰু তাৰপৰা সময় হ'লে তেওঁলোকৰ নীট অনুসৰি তেওঁলোকে লোনটো ল'ব পাৰে এইটো এটা বহুত ডাঙৰ কথা এইবিলাক বস্তু যদি আমি চালি জাৰি চাওঁ মই ভাবোঁ আমি বিত্তীয় সমস্যা প্ৰত্যাহ্বান বা বিত্তীয় সমস্যাবিলাক আঁতৰ কৰাত আমি সমাধান হ'ব আৰু আহিবলগীয়া বছৰসমূহত আমি বিত্তীয় সমস্যাৰ সমাধানৰ কাৰণে মানুহবিলাকক নিজে চাব চাকৰিমুখীও চাকৰিমুখী অকল চাকৰিতে লাগি নাথাকি উদ্যোগমুখী হৈ পেলাই আৰু নিজে মানে ব্যৱসায় বাণিজ্য কৰি পেলাই আমি আৰ্থিকভাৱে কৰিবলৈ চাব লাগে আৰু সময়মতে যিখিনি মানুহৰ ব্যৱসায় বাণিজ্যৰ কাৰণে লোন লাগে সেই বিত্তীয় প্ৰতিষ্ঠানে সেই নিৰ্দিষ্ট হাৰত সেই লোনটো প্ৰভাইড কৰিব লাগে যাতে তেওঁলোকে সময়মতে লোনটো পায় তেওঁলোকে এটা কেপিটেল পুঁজি হিচাপে মানে কি হয় সেই ব্যৱসায়ত লগাব পাৰে আৰু তাৰ ৰিটাৰ্ণত মান্থলি যিখিনি ই এম আইজ হয় সেইবিলাক যাতে বেংক ৰিটাৰ্ণ কৰিব পাৰে এইবিলাক চকু দিব লাগে